হেল্ল' দীঘলীপুখুৰী ৰেষ্টুৰেণ্ট হয়নে আপোনালোকৰ তাত এই বাটাৰ মিক জুচ আছে যে এনেই কেনেকৈ দিছে বাৰু পাৰ গিলাচ ফিফটি ঠিক আছে আপোনালোকে পাঁচ গিলাচ আপোনাৰ বাটাৰ মিল্ক মোৰ কাৰণে দি পঠাবচোন মই পইচাটো অনলাইন পে' কৰি দিম